মই কোনো ৱৰ্কশ্বপ বা কুকিংছৰ ক্লাছ লোৱা নাই কিন্তু কিছুমান অনুষ্ঠানত মই ৰন্ধা বঢ়া কৰোঁ বাৰু নকৰোঁ বুলি কোৱা নাই কিন্তু ৰন্ধা বঢ়াক লৈ মই কিছুমান পদ্ধতি নিজেই আহৰণ কৰি লৈ লোৱা হৈছে আৰু সেই অনুষ্ঠানত অহা ৰাইজেও মই বনোৱা কিছুমান বস্তু খাই বেয়া পোৱা নাই বাৰু কয় যে ভাল বনাইছা দেই তেনেদৰেই মই কিছুমান অনুষ্ঠানত মাতে কাম কৰিবলৈ যাওঁ কিন্তু ৰন্ধা বঢ়া কৰাটো নিজৰ অভিজ্ঞতাৰে কৰি আহিছোঁ ক্লাছ ল'বলৈ হ'লেও টকা পইচাৰো প্ৰয়োজন হয় সেইহেতুহে নিজেই যিমানখিনি পাৰোঁ মানে কৰি আহিছোঁ আৰু কিছুমান বস্তু আনৰ পৰাও চাওঁ যে কোনটো বস্তুৰ লগত কি বস্তু দিলে বস্তুটো সোৱাদ পায় তৃপ্তি পায় তেনেধৰণেই কৰি আহিছোঁ